বিগতৰ বছৰবোৰত ভাৰতৰ ভাৰতীয় মনোৰঞ্জন বুলিবলৈ কপিল শৰ্মাৰ শ্ব'টোৱে একমাত্ৰ হৈ আছে

অসমতো ঠিক বেহাৰবাৰী আউটপ'ষ্টো ভাল লাগে গোটেই অসমৰ মানুহে বেহাৰবাৰীখনেই নোচোৱাকৈ নাথাকে তাৰ ভিতৰতে বহুতো আছে বাৰু সেইটো নকওঁ কিন্তু ভাৰতীয় মনোৰঞ্জন হিচাপে কিন্তু কপিল শৰ্মাৰ শ্ব'টোৱে একমাত্ৰ তাত বহুতো মানুহে মনোৰঞ্জন কৰি ভাল পায় বেমাৰী কেঞ্চাৰ ৰোগ থকা বা বহুতো বেমাৰী মানুহেও সেই শ্ব'টো চায় কিয়নো সেই শ্ব'টোৰ ওপৰত বহুত ফূৰ্তি মনোৰঞ্জনৰ ওপৰত ভিত্তি কৰিয়েই শ্ব'টো কৰা হৈছে তাকে চাই আনন্দ উপভোগ কৰে তাৰ ভিতৰতো আছে আজি দেখিছোঁ ইউটিউবতো বহুত তেনেকুৱা ভাল লগা ফূৰ্তি লগা আনন্দ পোৱা বহুতো শ্ব' ওলাইছে উলিয়াইছে কিন্তু কপিল শৰ্মাৰ শ্ব'টোৰ ভাৰতীয় একমাত্ৰ শ্ব' বুলি মই ভাবোঁ